মই যিকোনো খাদ্য ৰন্ধাৰ আগতে কিছুমান কাম আগতীয়াকৈ কৰি থওঁ যাতে মোৰ কামটো সুকলমে হয় তাৰ বাবে মই পাচলিখিনি আগতীয়াকৈ কাটি ৰাখোঁ আদা ৰচুন গুচাই ৰাখোঁ আৰু মছলাজাতীয় বস্তুবিলাক পিছি মেলি ৰাখোঁ যাতে মোৰ বনোৱাৰ সময়ত এইবিলাকৰ কাৰণে খৰধৰ কৰিব নেলাগে আৰু প্ৰায় মই ভাত ৰন্ধাৰ আগতে মই চাউলখিনি ধুই তিয়াই ৰাখোঁ আৰু কিছুমান বস্তু আলহী দুলহী যদি বেছি হয় বা কিবা ঘৰত কিবা পাৰ্টীৰ আয়োজন হয় তেতিয়া মই বেছিভাগ বস্তুৱে আগতীয়াকৈ যোগাৰ কৰি থওঁ যেনে চিকেনখিনি ফ্ৰাই কৰি ৰাখিলোঁ বা মাছ ফ্ৰাই কৰি ৰাখিলোঁ কিছুমান বস্তু বইল কৰিও ৰাখোঁ আলু ফ্ৰাই কৰা ইত্যাদি কামবিলাক মই আগতীয়াকৈ কৰি ৰাখোঁ